অঁ হেল্ল' অঁ হয় আপুনি দীপা বাইদেউ নেকি অঁ অঁ তাৰপিছত আপুনি ভাড়ঘৰ এটাৰ কথা কৈছিলে আকৌ এতিয়া আপোনাৰ অঁ বিচাৰি পাইছিলোঁ কিন্তু আপুনি এতিয়া কেনেকুৱা ধৰণৰ সুবিধাবিলাক লাগে ভাড়াঘৰত কওকচোন অঁ অঁ অঁ আমাৰ মানে ওচৰতে ভাড়াঘৰ এটা আছে মোৰ ঘৰৰ পৰা অকণমান দূৰত আৰু পকাই ভাড়া ঘৰ মানে কিটচেন লেট্ৰিন বাথৰূম পানী চব মানে সুবিধা কাৰেণ্টটো লাইটৰ বিলটো দি দিব বাৰু মালিকে কিন্তু ভাড়াঘৰটো মানে বিলটো তিনি হেজাৰ কৈছে তাৰপিছত এতিয়া আপুনি পাৰিবনে নোৱাৰে

অঁ অঁ আৰু এটা কথা বাইদেউ অঁ তাৰমানে ভাড়াঘৰটো যে আপুনি ছমাহমান এবছৰমানটো থাকিব দুমাহৰ মানে এডভাঞ্চকৈ দিবলৈ কৈছে অকণমান বাৰু পাছত কমাই দিব আপুনি দুমাহৰ কিন্তু ভাড়াটো আগতেই দিব লাগিব অঁ দিব ন তেনেহ'লে মই মানুহজনক অঁ বুলি কৈ দিম আপুনি এনেই কেতিয়া আহিব বাৰু ভাড়াঘৰলৈ কেতিয়া আহিব আপুনি অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক অঁ হ'ব ধন্যবাদ